হয় ওচৰে পাঁজৰে থকা ঠাইবোৰলৈ বাহন লৈ যোৱাতকৈ খোজকাঢ়ি গ'লে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল চাইকেল লৈ গ'লে এইটো এটা এক্সাচাইজ হয় আৰু আৰু ৰাতিপুৱা সাধাৰণতে মানুহে খোজকাঢ়ে নিজৰ স্বাস্থ্যৰ কাৰণে ৰাতিপুৱা আৰু গধূলি বয়সস্থ মানুহে কিন্তু খোজ কাঢ়িবই লাগে আৰু ওচৰে পাঁজৰে গ'লে বাহনত নগৈ নিজে যদি খোজকাঢ়ি যায় এইটো এক্সাৰচাইজ হয় খোজকঢ়াটো মানুহৰ শৰীৰৰ কাৰণে বহুতেই ভাল চাইকেল মাৰিলে এইটো এটা এক্সাচাইজ হয় এইটো কাৰণে বহুতেই ভাল আৰু নিজৰ স্বাস্থ্যটো ভালকৈ বজাই ৰখাটো মানুহৰ এইটো নিজৰ শৰীৰটো নিজৰ শৰীৰটো মৰম কৰিব লাগিব নিজৰ স্বাস্থ্যটো ভাল থাকিব লাগিব তেতিয়া আপুনি খাওঁ বোলা বস্তু খাব খাব পাৰিব যাওঁ বোলা জেগালে যাব পাৰিব পৰিৱেশটো যদি ভাল হৈ থাকে তেতিয়া সেই পৰিৱেশটো আমি চাইকেলত বা খোজকাঢ়ি যাওঁতে পৰিৱেশটো আমাৰ ভাল লাগে গছ গছনি বা আমি খোলা হাৱা বতাহ এনেকুৱাবিলাক আমি পাওঁ আৰু যিটো ধৰক গাড়ীয়ে মটৰে গলোঁ আমি যিটো প্ৰদূষণ প্ৰদূষণ বুলি ক'লে ধৰি লওক গাড়ীৰ এটা আৱাজ যিটো হৰ্ণ মাৰে সেইটোৱে তাৰ আৰু গাড়ীৰ এটা এই ধোঁৱা ওলাই সেইটো হ'লে প্ৰদূষণ কৰে আমাৰ যিটো টাৱাৰ যিটো টাৱাৰ মানে ধৰক এই আপোনাৰ যিটো মোবাইলৰ টাৱাৰবিলাক থাকে তাৰপৰা প্ৰদূষণ হয় আৰু ধূলি বালি গাড়ীৰপৰা যিমান মানে গাড়ী ঘোঁৰা টাউনবিলাকত বেছি হেৰি হয় চহৰবিলাকত আমাৰ গাঁৱত মানে তেনেকুৱা পৰিৱেশটো বহুতেই ভাল সেইবিলাকত আৰুৱে ভাল আৰু তাত মানে বেছি গাড়ী ঘোঁৰা নচলে গাড়ী ঘোঁৰা চলিলেই প্ৰদূষণ গোটেই পৰিৱেশটো নষ্ট হয় এতিয়া ধৰি লওক আপুনি এজোপা গছ সেই গছ যদি টাউনত আছে যেতিয়া যিটো ধূলিবিলাক ওলাই ধূলিবিলাকে গৈ গছত লাগি লাগি চাবচোন আপুনি মানে বহুত ডাঠ হৈ যায় সেই গছজোপাৰ যদি হাৱা বতাহটো আমাৰ গাত লাগে তেতিয়া আমাৰ হেইটো মানে ভাল হাৱা বুলি আমি ক'ব নোৱাৰোঁ কাৰণ আমি খোজকাঢ়ি যাওঁতে আমি লাহে লাহে যাম লাহে লাহে গ'লে বা খৰকৈ গ'লেও চাইকেলত গ'লেও নিজৰ ৰাস্তা পদূলিবিলাক আমি চাই যাব পাৰিম বা গছ গছনিবিলাক সেইটো মনোৰঞ্জন আমি কৰিব পাৰিম দুজন মানুহ লগত গ'লে কথা বতৰা পাতি গৈ বহুত বহুত কথা বহুত ধৰণৰ কথা পাতিবও পাৰিম বা ভূত ভৱিষ্যতৰ কথা আমি পাতিব পাৰিম আহি অহা প্ৰজন্মক কেনেকৈ আমি কি কৰিব পাৰে সেইটো কথা পাতিব পাৰিম আজিকালি মানুহৰ সময় নাই গতিকে মানে খোজকাঢ়ি যাওঁতে কেইবাজন মানুহ একেলগে যাব যোৱাৰ লগে লগে আমি বহুত কিছুমান বহুত ধৰণৰ কথা আমি পাতিব পাৰিম আমাৰ সমাজখনৰ কথা পাতিব পাৰিম আমাৰ ল'ৰা ছোৱালীৰ কথা পাতিব পাৰিম ভৱিষ্যতে কি হ'ব নহ'ব সেইখিনি কথা পাতিব পাৰিম আমি সাধাৰণতে আমি ওচৰৰে পাঁজৰে গ'লে আমি খোজকাঢ়ি যোৱাটোৱে মই স্বাস্থ্যৰ কাৰণে ভাল বুলি ভাবোঁ এনেই মানুহৰ সময় নাই আজিকালি গাড়ীত উঠি অকণমান গ'লেই গাড়ীত উঠিব লাগে অকণমান উঠিলেই ধৰক বাছত যাব লাগে গতিকে আমি নিজৰ স্বাস্থ্যটোৰ ফাললৈ চালে গতিকে আমাৰ স্বাস্থ্যটো উপকাৰ হোৱা কথাটো আমি ভাবিব লাগে আৰু আমাৰ সমাজখন উপকাৰ হোৱা কথাটো আমি ভাবিব লাগে ভাবিব লাগে প্ৰত্যেকেই নিজৰ স্বাস্থ্যৰ কথাটো ভাবিব লাগে স্বাস্থ্যটো স্বাস্থ্যই পৰম সম্পদ বুলি কয় স্বাস্থ্যটো নাথাকিলে চব মিছা যদি আপুনি স্বাস্থ্যটো ভাল নাথাকে তেতিয়া স্বাস্থ্যটো দহ তলীয়া বিল্ডিংটো বনাইছে আপোনাৰ যদি স্বাস্থ্যটো ভাল নহয় সেই দহ তলাৰ ওপৰলৈকে আপুনি খোজকাঢ়ি যাব নোৱাৰিব কিন্তু আপুনি চাবহে পাৰিব উপভোগ কৰিব নোৱাৰিব ধৰি লওক আপোনাৰ স্বাস্থ্যটো যদি ভাল থাকে বহুত কিবাকিবি বস্তু খাওঁ বুলিলে আপুনি খাব পাৰিব যদি আপোনাৰ স্বাস্থ্যটো বেয়া থাকে সেই বস্তুটো আপুনি ইচ্ছা থাকিলেও আপুনি খাব নোৱাৰিব গতিকে স্বাস্থ্যই পৰম সম্পদ বুলি কয় স্বাস্থ্যটো ভাল ভাল ৰাখিব লাগে মানুহে নিজৰ শৰীৰটোক মানুহে মৰম কৰিব লাগে নিজৰ শৰীৰটোক মানুহে চাব লাগে আৰু লগতে আপুনি ঘৰখনকো যাতে স্বাস্থ্যৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে সকলোকে সেইখিনি আলোচনা কৰিব লাগে ওচৰ চুবুৰীয়া মানুহৰ লগতো আলোচনা কৰিব লাগে আমাৰ উঠি অহা প্ৰজন্মক এটা শিক্ষা দিবলৈ হ'লে আমি সেইবিলাক কথা আলোচনা কৰিব লাগে আৰু স্বাস্থ্যটো পৰম সম্পদ আমি এইবুলিয়ে ভাবোঁ সেইকাৰণে ওচৰ পাঁজৰে গ'লে মানুহ খোজকাঢ়ি যোৱাটোৱে মই ভাল বুলি ভাবোঁ